কিছুমান জন্তু পোহাত কিছুমান ঠাইত সামাজিক নিষেধাজ্ঞা আছে নথকা নহয় বিশেষকৈ এটা গাঁৱলীয়া অঞ্চলত তেনেকুৱা পৰিৱেশ এটা দেখা পোৱাটো সুলভ আছে কিছু কিছু ঠাইত মানে যি টি বস্তু পুহিব যেনেকৈ গাহৰি কুকুৰা এইবোৰ পুহিবলৈ নিদিয়ে যদি সেইবোৰ নোপোহে তেতিয়া মই ভাবোঁ তেওঁলোকৰ ঘৰখন কেনেকৈ চলিব যদি তেওঁলোকৰ ঘৰত এটা ভাল উপাৰ্জনৰ পথ নাথাকে সেইবোৰতো পুহি এটা উপাৰ্জনৰ ভাল পথ বিচাৰি উলিয়াব পৰা যায় সেইবোৰ পুহিলৈ ভাল উপাৰ্জনৰ পথ হয় বহু টকা ইনকম কৰিব পৰা যায় মই ভাবোঁ এই ক্ষেত্ৰত মানুহবোৰ চিন্তাধাৰাটো বদলাব লাগে এইবোৰ যদি এনেকৈ চিন্তাধাৰা কৰে তেতিয়া মানুহবোৰ কেনেকৈ আগবাঢ়িব মানুহবোৰ কেনেকৈ নতুন প্ৰজন্মৰ লগত আগবাঢ়ি থাকিব সেইবোৰ এটা বহু পিছপৰা চিন্তাধাৰা এতিয়া ধৰক কুকুৰা হাঁহ গাহৰি পুহি এতিয়া বহু লোক নিজাববীয়াকৈ স্বাৱলম্বী হৈ আছে যদি সেইবোৰ পোহাতেই বাধা থাকে তেতিয়া কেনেকৈ এঘৰ মানুহ উন্নতি হ'ব যদি সিহঁতৰ ভাল পথ নাথাকে ইনকামৰ মই ভাবোঁ এইবোৰো পুহি ভাল এটা ইনকম হয় এই সেই গতিকে এইটো বাধা থকাটো মই নিবিচাৰোঁ কাৰণ এইটো এটা নিষেধাজ্ঞাটো বৰ ভাল কথা নহয় মই ভাবোঁ মানুহৰ উন্নতিৰ ক্ষেত্ৰত ই এটা প্ৰভাৱ পেলায় এঘৰ মানুহে যদি কুকুৰা হাঁহ পুহি তেওঁলোকৰ খৰচ পাতিবোৰ উলিয়াই আছে ভালদৰে চলিব পাৰিছে তাতকৈ আৰু ভাল লগা কথা আৰু হ'বই নোৱাৰে কাৰণ তেওঁলোকৰ ঘৰখনত যদি বেলেগ পথ নাথাকে ইনকমৰ তেতিয়াতো সেইখিনিয়ে ঘৰতে পুহি এটা সাধাৰণভাৱে কম পইচাত তেওঁলোকে সেইবোৰ প্ৰতিপালিত কৰি এটা ভাল ইনকমৰ পথ বাচি ল'ব পাৰে এইবোৰ যদি সমাজে এটা নিষেধাজ্ঞা বান্ধি দিয়ে তেতিয়াতো তেওঁলোকৰ উন্নতি নহ'ব তেওঁলোকৰ অৱনতিহে হ'ব তেনেকৈ হ'লে কেনেকৈ হ'ব তেওঁতো দিনক দিনে দুখীয়া হৈ যাব সেই দুই এটা বস্তু পুহি ঘৰতে খুব কমভাৱেও ভালেখিনি পইচা পোৱা যায় এইবোৰ এইবোৰ ক্ষেত্ৰত সমাজে অকণমান আৰু এতিয়া মানুহে অলপ গভীৰভাৱে চিন্তা কৰিবলগীয়া হ'ল আৰু এইবোৰ বহুত পুৰণা বহুত পুৰণা ধৰণৰ চিন্তাধাৰা এইবোৰ এৰিব হ'ল যিমান পাৰে নিজৰ এতিয়া আজিকালি যিহে দিন হৈছে এইবোৰ নিজৰ ইনকমৰ চিন্তা নকৰিলেতো কথাই নাই এইবোৰ যদি আকৌ বাধা দিয়ে সমাজে তেনেকৈ কৰিলেতো ইনকমৰ পথ একেবাৰে নাইকিয়া হ'ব আজিকালি যিহেতু চৰকাৰী চাকৰিৰ লগতে বহুত লোকে লাগি আছে চৰকাৰী চাকৰিবোৰ ক্ষেত্ৰত লাগি থকাতকৈ ঘৰতে যদি এনেকৈ হাঁহ কুকুৰা পশুপালন কৰে তাৰো ভাল এটা উপাৰ্জন হয় সেইকাৰণে মই ভাবোঁ এইবোৰ চিন্তাধাৰা এৰিব হ'ল মানুহে এইবোৰ বহুত পুৰণা যুগৰ চিন্তাধাৰা এইবোৰ এৰিলেহে মই ভাবোঁ মানুহৰ উন্নতি হ'ব